আজি বিশেষকৈ পৃথিৱী সকলো দিশতে আগবাঢ়ি আছে গ্লো'বেলাইজেচন হৈছে গোলকীকৰণ হৈছে তাৰ পিছত আমি গাওঁ অঞ্চলত বিশেষকৈ আগবাঢ়িব লাগিব সকলোধৰণৰ অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব শৈক্ষিক দিশত আগবাঢ়িব লাগিব ক্ৰিয়া হওক বা মানসিক বৌদ্ধিক শাৰীৰিক সকলো ক্ষেত্ৰতে যদি বিকাশ হয় তেতিয়া আমি বৰ্তমানৰ সৈতে মিলাব পাৰিম কিন্তু সমস্যা হ'ল আমি বা গাওঁ অঞ্চলত যিবিলাক অভিভাৱক আছে সেই অভিভাৱকখিনিয়ে যিধৰণে ব্যৱস্থা ল'ব লাগে সেইধৰণৰ ব্যৱস্থা লোৱা নাই যাৰ ফলত এটা সময়লৈ ছাত্ৰ ছাত্ৰীবিলাকৰ শৈক্ষিক দিশত গুৰুত্বটো থাকে কিন্তু যিয়ে ক্লাছ টেন বা উচ্চতৰ মাধ্যমিকত ভাল ফলাফল কৰে তাৰ পিছত লাহে লাহে গুৰুত্বটো কমি যায় আৰু শেষত গৈ সিহঁতে এটা ভাল কেৰিয়াৰ পোৱাৰ পৰা অসুবিধা হয় তাৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৱস্থা আছে কিছুমান ল'বলগীয়া নিযুক্তিৰ পৰিবৰ্তে গতিকে সেই সকলো দিশত যদি আগবাঢ়িব লাগে আমি গাওঁ অঞ্চলত কিছুমান ব্যৱস্থা ল'ব লাগিব মানুহ আগবাঢ়িব লাগিব বিশেষকৈ গওঁৰ সকলোৱে ইজনে সিজনক সহায় কৰিব লাগিব আৰু বিভিন্ন ধৰণৰ যিবিলাক নতুন নতুন বস্তু আমাৰ সমাজত চলি আছে নাইবা আমাৰ চহৰ নগৰ বিলাকত চলি আছে তাৰ সৈতে আমি মিলাব লাগিলে সেই অঞ্চলৰ মানুহৰ সৈতেও আমি মিলাব লাগিব সেই ব্যৱস্থাসমূহ আমি আনিবলৈ চেষ্টা কৰিব লাগিব আজিকালি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ গতিকে বিজ্ঞান প্ৰযুক্তি বুলি ক'লে যে মোবাইলটো আছে তেনে নহয় বিভিন্ন দিশত আমি সেইধৰণৰ কৰ্মশালাৰ ব্যৱস্থা কৰিব পাৰোঁ বিভিন্ন এন জি অৰ থ্ৰ'য়েদি নাইবা অমি চৰকাৰৰ সৈতে যোগাযোগ কৰিব পাৰোঁ সকলো অভিভাৱক সচেতন হ'ব লাগিব সকলো দায়িত্বশীল হ'ব লাগিব বিশেষকৈ স্কুলৰ দায়িত্ব আছে স্কুলত ভালদৰে শিকাব লাগিব আমি অকল কিতাপৰ জ্ঞানৰ লগতেই জড়িত হৈ থাকিব নোৱাৰোঁ কিতাপৰ লগতে বাহিৰা যিবিলাক জ্ঞান আছে বা যিবিলাক আমি ন'লেজ পাওঁ ইণ্টাৰনেটৰ জড়িয়তেই হওক বা বাতৰি কাকতৰ জড়িয়তেই হওক সেই সকলো দিশতে আমি আগবাঢ়িব লাগিব গাওঁত পৰিবৰ্তন আহিছে আৰু পৰিবৰ্তনৰ প্ৰয়োজন আছে গাওঁৰ পৰা ভাল মানে সকলো বিভাগতে লাগিলে চৰকাৰী অফিচ কাৰ্যালয়তে আমাক এজন ভাল অফিচাৰৰ প্ৰয়োজন এজন ভাল ডক্টৰৰ প্ৰয়োজন যাতে গাওঁৰ সকলো ল'ৰাই সকলো দিশতে আগবাঢ়িব পাৰে সেইধৰণে ব্যৱস্থা ল'ব লাগে